মই এসপ্তাহমান হ'ল একযোৰ এই অনলাইনত কাপোৰ অৰ্ডাৰ কৰিলোঁ মেখেলা চাদৰ আহিল দেখোন এনে নাহে আহিল তাতে অৰ্ডাৰ কৰিলোঁ কাপোৰটো কটন বুলিয়ে দেখোৱাইছিল তাৰ পিছত আহোঁতে আহিল এই কি বুলি কয় আমি পিন্ধিবটো নোৱাৰিয়েই এই কি পৰ্দাও কৰিব নোৱাৰি ইমান বেয়া কাপোৰ আৰু অনলাইনত আৰু আমি ভাবিছিলোঁ বহুত ভাল কাপোৰ আহিব কটন বুলি দিছে দি কি কাপোৰ কাপোৰ ক'বই নোৱাৰি আৰু একদম পাতল একেবাৰে বেয়া আৰু আৰু তাতকৈ বেয়া বোধহয় কাপোৰ নাইয়ে আৰু পইচাটো কিন্তু ঠিকেই লৈছে পইচা যি সাতশ নে কি লৈছে কাপোৰযোৰ হ'ল একদম বেয়া অৰ্ডিনেৰী আৰু এনেকুৱা কাপোৰ আৰু ব্য়ৱহাৰো কৰিব পাৰিনে আৰু তেওঁলোকেও অনলাইন এটা হেৰি খুলি খুলি থৈছে আৰু ভাল যি অৰ্ডাৰ দিওঁ সেইটোৱেই দিব লাগে খঙেই উঠি যায় এইবিলাক দেখিলে